হয় মই ৰেলৰ বিষয়ে কিছু ক'ব পাৰিম বাৰু ৰেল সেৱা হ'ল ভাৰতৰ এটা উত্তম যোগাযোগ মাধ্যম বিভিন্ন ঠাইৰ পৰা বিভিন্ন ঠাইলৈ ৰেলবিলাক চলে এই ৰেলৰ বিভিন্ন ডবা লগ লাগি একোখন ৰেল হয় এই ডবাসমূহৰ বিভিন্ন বাৰ্থ থাকে বাৰ্থবিলাকত ছিট থাকে আৰু ছিটত

চলে চলে আৰু এই ৰেলবিলাক এটা ট্ৰেকৰ মাজেদি চলি যায় আৰু ট্ৰেকবিলাক লোহাৰ হয় আৰু সেই চকা থাকে ৰেলৰ লোহাৰ চকা থাকে সেই চকাবিলাক এই লোহাৰ যিটো ট্ৰেক বনোৱা থাকে সেই ট্ৰেকৰ ওপৰে ওপৰে চলি যায় আৰু এটা চকাৰ লগত আৰু ট্ৰেকৰ ঘ ঘহঁনিৰ শব্দত এটা শব্দ হয় ৰেলৰ শব্দ ঝক ঝককৈ শব্দ এটা ধুনীয়া শব্দ এটা হয় হয় মই ৰেলেৰে ভ্ৰমণ কৰিছোঁ অলপতে মই গৈ আহিলোঁ গুৱাহাটীৰ পৰা মই ছিলিগুৰিলৈকে ৰেলেৰে ভ্ৰমণ কৰিছোঁ বন্দে ভাৰত নামৰ ৰেলখনেৰে মই ভ্ৰমণ কৰিছিলোঁ আৰু খুব ভাল তাৰ আতিথ্য খুব ভাল পাইছিলোঁ আৰু অতি কম সময়ৰ ভিতৰতে মই মোৰ নিজৰ উ স্থানত উপস্থিত হ'ব পাৰিছিলোঁগৈ গতিকে ৰেল সেৱা আমি খুব ভাল পাওঁ আৰু তাৰ বাবে যিটো খৰচ হয় সেইটো খুব এটা বেছি নহয় আমি সকলোৱে ব্যয় কৰিব পৰা ধৰণৰে খৰচ হয়